হয় আমাৰ প্ৰাকৃতিক সম্পদ প্ৰাকৃতিক গেছসমূহৰ তুলনাত আনকি পানী নিতৌ ব্যৱহাৰ কৰি অহাৰ ফলত প্ৰচুৰ পৰিমাণে পৰিৱেশ বিনষ্ট হৈছে তাৰ ফলত পানী আগৰ দিনত পানী ফিল্টাৰ নকৰাকৈ খাইছিল এতিয়া ফিল্টাৰ কৰিব লগা হৈছে আৰু পানীত বহুত আইৰণ হৈছে আনকি আজিকালি খেতিপথাৰত সাৰ নিদিলে কোনো ধৰণৰ শাক পাচলি ধৰক খেতিৰ ক্ষেত্ৰত আদি সাৰ দিব লগা হৈছে প্ৰাকৃতিক গেছ উলিয়াই উলিওৱাৰ ফলত পিছৰ অসুবিধা হ'ব তাৰোপৰি তাৰোপৰি আপোনাৰ মান বহুত পৰিৱেশ বহুত বিনষ্ট হৈছে প্ৰাকৃতিক ধোঁৱাৰ ক্ষেত্ৰত বিভিন্ন মটৰগাড়ী ইঞ্জিনৰ ফলত যোনবোৰ ধোঁৱা ওলাই তাৰ ক্ষেত্ৰত ধোঁৱাৰ প্ৰাকৃতিক পৰিৱেশ বিনষ্ট কৰিছে মানুহ এজন মৰিলা যাৰ দেহত মানুহ এজন জ্বলাই দিয়াৰ ফলত জুইৰ ধোঁৱাই প্ৰাকৃতিক পৰিৱেশ বিনষ্ট কৰিছে তাৰোপৰি মানুহৰ গছ গছনি কটাৰ ফলতো বহুত পৰিৱেশ বিনষ্ট হৈ গৈছে পাহাৰ কাটিছে পাহাৰ কটাৰ ফলত বহুত ধৰণ গৰাখহনীয়া হোৱাৰ ফলত গৰাখহনীয়া হৈছে বানপানীৰ প্ৰতি বছৰে দিনকদিনে অধিক হ্ৰাস পাইছে অধিক তাপমাত্ৰা বৃদ্ধি পাইছে তাৰোপৰি মাটিৰ তলত তেল উলিয়াই কল কয়লা আদি খান্দি হ্ৰাস পাইছে প্ৰাকৃতিকভাৱে